আচলতে মোৰ প্ৰডাক্টৰ পজিটিভ ৰিভিউটো বুলি ক'বলৈ গ'লে মোৰ প্ৰডাক্ট ৰিভিউটো হ'ল লেপটপ গতিকে লেপটপৰ বিষয়ে পজিটিভটো ধেৰ আছে পজিটিভটো কিমান ক'ব গতিকে লেপটপটো থ্ৰয়েদি ধৰক আপুনি যিকোনো কাম কৰিব পাৰে আপুনি ধৰক কৰোবাৰ লগত ক'ৰবাত ধৰক কিবা এটা ইন্টাৰভিউ দিছে তাৰ ধৰক থ্ৰদি যদি কিবা অনলাইন আপোনাৰ হেৰি হয় ইন্টাৰভিউ হয় অনলাইন ইন্টাৰভিউ হয় তেতিয়া হ'লে আপুনি লেপটপটোৰ থ্ৰয়েদি আপুনি সেইখিনি কৰিব পাৰিব ইন্টাৰভিউ দিব পাৰিব ক'ৰবাত যদি আপুনি যাব বিচাৰিছে যিকোনো ধৰক অকল লেপটপ ম'বাইল একে আৰু ন ক'ৰবাত যদি আপুনি যাব বিচাৰিছে ট্ৰেভেল এজেঞ্চী থ্ৰয়েদি আপুনি যদি লেপটপতে আপুনি টিকট কাটিব পাৰিব ফ্লাইটৰ হওক কিবা বেলেগৰ হওক আৰু আপুনি কিবা যদি জানিব বিচাৰিছে লেপটপটো উলিয়াই পেলাই আপুনি লেপটপৰ থ্ৰয়েদি আপুনি গুগলত চাৰ্চ কৰি সেইখিনি জানিব পাৰিব আৰু লেপটপটো মানুহৰ দৈনন্দিন জীৱনৰ খুব গুৰুত্বপূৰ্ণ বস্তু এটা লেপটপটো গতিকে লেপটপ আৰু স্মাৰ্ট ফোন আজি কালি প্ৰায় একে হৈছে কাৰণ যিহেতু সেইটো কাৰণে মানুহে আজিকালি লেপটপটো নলৈ পেলাই মানুহে আজিকালি ম'বাইল ল'বলৈ বিচাৰিছে কাৰণ এইটো মানে যোনখিনি দৈনন্দিন জীৱনত দৰকাৰ সেইখিনি মবাইলতে আজিকালি স্মাৰ্টফোনৰ যোগেদি কৰিব পাৰি সেইটো কাৰণে লেপটপৰ দামটোওঁ যিহেতু অকণমান বেছি সেইটো কাৰণে আজিকালি মানুহে মবাইল ব্যৱহাৰ কৰিছে কিন্তু লেপটপটো হ'লেও মানে কি হয় কিছুমান কাম আপুনি কৰিবলৈ সুবিধা হয় যেনেকৈ আপুনি ধৰক অফিচৰ কাম কৰিছে এক্সেল চিট এখন বনাইছে এক্সেল চিট এখনত আপোনাৰ কীপেড থাকিব এক্সট্ৰাকে গতিকে লেপটপত সেইখিনি কাম কৰিবলৈ বহুত সুবিধা হয় যোনটো মবাইলত অকণমান কঠিন হৈ পৰে আৰু আপোনাৰ এনে এঠাইৰপৰা এঠাইলৈ আপুনি লেপটপটো কঢ়িয়াই নি পেলাই আপুনি কাম কৰিব পাৰিব অফিচৰ হওক বা বিজনেছ পাৰৰ্পাছৰ হওক আটাইখিনিয়ে মানে পজিটিভলী ল'লে গোটেই কাম খিনি সদায় সঁচা আচলতে পজিটিভে হয় গতিকে লেপটপটো সেইটো কাৰণে বহুত ইম্পৰ্টেন্ট